হয় মহিলাসকলে বিশেষভাগে বিশেষভাৱে কামবোৰ আমাক বহুতে সহায় কৰে বিশেষকৈ আমাৰ পৰিয়ালৰ ক্ষেত্ৰতে মই কথাটো ক'বলৈ বিচাৰিছোঁ মোৰ এটা পুখুৰী আছে প্ৰায় তিনিবিঘামান হ'ব এটা ছাইড বাম আৰু এটা ছাইড দ এইটো সেইটো ক্ষেত্ৰত মই আমাৰ ঘৰৰ বিশেষকৈ মোৰ গৃহিণীয়ে বহুত সহায় কৰি দিয়ে মই অলপ অকলশৰীয়া মানুহ এই গৃহিণীয়ে মোৰ লগত প্ৰায় থাকে পোণা দিয়াৰ পৰা ফিচাৰিটোত মোৰ পোণা দিয়াৰ পৰা মাছ ডাঙৰ হোৱালৈকে দানা পানী এই সকলোবোৰ মানুহজনীয়েই এইবিলাক আগভাগ লয় বিশেষকৈ মোৰ পৰিয়ালটোত মোৰ বোৱাৰী চোৱাৰী সেইবিলাকো বহুতে পোৱা যায় তেওঁলোকেও মোক বহুত সহায় কৰে আৰু বিশেষকৈ আমাৰ এইটো ফিচাৰি হয় এনেই এটা ছাইড দ সেইটো ফিচাৰিত কেতিয়াবা মানে আমাৰ পৰিয়ালৰ বোৱাৰীবিলাকে তাত জাকৈ লৈ জাকৈ চাকৈ চালনী লৈ এনেই বাম ছাইডটো কেতিয়াবা মাছ ধৰে আৰু প্ৰায় বিহুৱে চিহুৱে হ'লে বা মাঘৰ বিহুত হওক বা বহাগ বিহুত হওক সেইটো হময়ত আমি তেওঁলোকেও অলপ এই মাছ ধৰাত সহায় কৰে আৰু বেপাৰী চেপাৰী আহিলেও মানে আমাৰ মানুহ মাছটো মই বেপাৰীকে দিওঁ সেইবিলাক ক্ষেত্ৰতো মানুহগৰাকীয়ে মোক বহুত সহায় কৰি দিয়ে সহায় কৰি দিয়ে আৰু জোখা হেৰিকৈ দানা পানীৰ পৰা দিয়াৰ পৰা আৰু জোখা মেলাৰ পৰা সকলোবিলাকেই আমাৰ হেৰি মানে মানুহগৰাকীয়ে মোক বহুত সহায় কৰে আৰু আমাৰ মানেতো ইয়াত সাগৰ নাই বা ডাঙৰ নদীও নাই আমি এনেই সেয়েহে সাগৰ বা ডাঙৰ নদীত আমাৰতো নেযায় আৰু তেওঁলোকে সেই পুখুৰীতে বা পুখুৰীতে বাওঁ ছাইডটোত পানী হেৰি হ'লে উজান চুজান কেতিয়াবা তেওঁলোকে হেৰি এই মাছ ধৰাত বা জাকৈ চাকৈ জুলুকি লৈ এইবিলাকে সহায় সহযোগ কৰে আৰু এই ক্ষেত্ৰত আমি বেপাৰী চেপাৰী আহিলে তেওঁলোকে জোখ মাখো কৰা চাই থাকে আৰু মোৰ ফিচাৰিটোৰ পৰা মোৰ বহুত লাভাম্বিত হয় মই বছৰেকত প্ৰায় ত্ৰিছ চল্লিছ হেজাৰ মান টকা এই পুখুৰীটোৰ পৰা মই মই পাওঁ আৰু মোৰ ঘৰখন মোৰ পৰিয়ালটো মোৰ ধুনীয়াকৈ চলে